যিকোনো এটা চবজি ৰন্ধা আৰম্ভ কৰাৰ আগতে মই পাচলিখিনি কুটি বা কাটি ৰেডি কৰি লওঁ তৈয়াৰ কৰি লওঁ তাৰ আগতে আচলতে কি পাচলি বা কি চবজি বনাম তাৰ কাৰণে কি কি সামগ্ৰী লাগে বা কি কি পাচলি লাগে সেইখিনি মই আগতে তৈয়াৰ কৰি লওঁ তাৰপিছত পাচলিখিনি খুব ভালদৰে ধোওঁ ধোৱাৰ পিছত পাচলিখিনি কুটোঁ কাটি হোৱাৰ পিছত তাৰ লগত অন্যান্য কিবা পাচলি যদি দিব লাগে সেইখিনিও কাটি লওঁ আদা নহৰু দিবলগীয়া কিছুমান তৰকাৰি থাকে বা চবজি থাকে তাত আদা নহৰুখিনি ভালকৈ বখলিয়াই ধুই খুন্দি তৈয়াৰ কৰি লওঁ কেঁচা জলকীয়া ধনিয়া ইত্যাদি কেতিয়াবা দৰকাৰ হ'ব পাৰে চবজি বনাওঁতে বা যিকোনো তৰকাৰি বনাওঁতে ধনিয়াখিনি ধুনীয়াকৈ ধুই জলকীয়াখিনি ধুই তাক নিজৰ যেনেকৈ নিজক লাগে তেনেকৈ কাটি লওঁ কাটি লোৱাৰ পিছত পাচলিখিনি মই ধুই মেলি বনাবলৈ আৰম্ভ কৰোঁ ৰন্ধা আৰম্ভ কৰোঁ